মই হোটেল ষ্টাফৰ পৰা কৈছে অ' মোক মানে সেই লাগিছিল বিৰয়ানী এক প্লে'ট লাগিছিল

চিকেন বিৰিয়ানীটো অ' কিমান হ'ব চিকেন মম'টো দাম কিমান চিকেন মম'টো দাম আৰু ফুলটো আৰু চিকেন ৰ'লটো দাম কিমান আৰু এগ ৰ'লটোত দাম কিমান হ'ব

ফৰ্টি আৰু সেই কি বোলে ভেজত কিবা আছেনে চাওমিন চিকেন চাওমিন ভেজ চাওমিন অ' চিকেন চাওমিন ত' আৰু সেই পৰঠা হ'বনা পৰঠা পৰঠা এই চাৰিখন দিলে হ'ল আৰু গ্ৰেভি হ'ব না চিকেন চিকেনৰ গ্ৰেভি চিকেনৰ গ্ৰেভি দুই প্লে'ট দুই প্লে'ট কিমান মান দাম হ'ব নাইণ্টি নাইণ্টি কিমান হ'ল গোটেই মিলি দুটাৰে নাইণ্টি আৰু সেই চিকেন ৰ'ল দুটা দিলে হ'ল

মানে পৰঠা দুখন অ' গ্ৰেভি এটা অ' দুটাত অ' গ্ৰেভি এটা আৰু চিকেন ৰ'ল দুটা অ' কিমান হ'ল অ' আৰু দুটা পানী বটল লৈ আহিলে হ'ল অ' হাণড্ৰেদ হৈ গ'লনে